অঁ হেমচন্দ হেমচন্দ প্ৰভু হয়নে অঁ প্ৰভু মই কমাৰ গাঁৱৰ পৰা ক'লোঁ অঁ এই আমাৰ মানে আমাৰ গাঁৱত বাৰ্ষিক পাতিছিলোঁ এই নামঘৰ লোৱা এই তাকে মানে সেই অহা দেওবাৰলৈ সকামভাগ হ'ল আমাৰ বৰসবাহ তাকে আপোনাক এই নিমন্ত্ৰণ জনাবৰ কাৰণে ফোন কৰিলোঁ আপোনাক আৰু দেখা পালে আমি অঁ অহা দেওবাৰে অহা দেওবাৰে দেও আমি আপোনাক দেখা পালে দেখা পালে খুব ভাল পাওঁ গাঁৱৰ ৰাইজেও খুব ভাল পাব অ অ হয় হয় অঁ হয় আমি খুব আশাৰে বাট চাই থাকিম আপুনি আহিব বুলি দেই অঁ অঁ অঁ ঠিক আছে বাৰু দিয়ক